হেল্ল' দাদা কালি যে মই আপোনাৰ দোকানৰ পৰা হেডফোনডাল আনিছিলোঁ ইমানেই বেয়া নহয় হেডফোনডাল অঁ হেডফোনডাল লগাইছোঁ হেডফোনডাল একদম বাহিৰলৈ আৱাজটো ওলাই ওলাই যায় ইমানেই বেয়া এইডাল হেডফোন তাঁৰডালো বেয়া তাৰপিছত যিটো মানে কাণত লগাওঁ সেইডালো কমজোৰি সেইডাল লগাওঁতেই তাৰ হেৰিটো টুপকাটো এৰাই গ'ল ইমান বেয়া হেডফোন পঁচা পঁচা হেডফোন ৰাখে নেকি হেডফোনৰ হেইডাল ভাল হ'ব লাগে সোমোৱাওঁতে যিটো ফুটাত সোমাওঁ সেইটো তেনেকৈ কাণখনত লগাওঁহে আৱাজটো বাহিৰলৈ ওলাই ওলাই আহে তেনেকুৱা হেডফোন কিয় ভালকৈ মানে বিক্ৰী কৰিছে এনেকৈ কৰিব নালাগে নহয় তেনেকুৱা আমি কিনিবলৈ যাওঁ ন' আমাক ভাল হেডফোন দিব লাগে আপুনি এইডাল চাই চিতিয়েইতো আপুনি তাত দিছে আকৌ মই ঘৰলৈ আহোঁতে তাতো বেয়া আৰু চাই চিতি আনোতে আকৌ ঘৰতো বেয়া ইমান বেয়া বেয়া হেডফোন মইতো ভবা নাই এনেকুৱা হেডফোন বিক্ৰী কৰিব নালাগে নহয় কিয়নো এনেকুৱা হেডফোন আপোনালোকে ব্যৱহাৰ কৰে তাঁৰডাল কমজোৰি আনিছোঁহে আকৌ তাঁৰডাল এৰাই গ'ল তাৰপিছত হেডফোনডাল এনেকৈ সোমোৱাওঁহে ওলাই ওলাই যায় ওলাই ওলাই বাহিৰলৈ আৱাজটো ওলাই ওলাই যায় সেইবিলাক হেডফোন এনেকুৱা হেডফোন নাৰাখিব আপোনালোকে মানুহক নিদিব